মই এখন কেব বুক কৰিছিলোঁ মানে যোৰহাটত যাবৰ কাৰণে কিন্তু মানে কেবটো হেৰি মানে দেৰিকৈ যোৱাৰ কাৰণে আমি কেঞ্চেল কৰিছোঁ আমাক সোনকালে যাব লাগে আমি সোনকালে যাব বিচাৰোঁ যদি দেৰি হয় তেতিয়াহ'লে আমি কেবটো কেঞ্চেল কৰি দিওঁ আৰু বেয়া নাপাব